ভাতৰ লগত আমি দাইল খাওঁ দাইল কেইবাবিধো আছে ৰহৰ দাইল মচুৰ দাইল মগু দাইল বুট দাইল এতিয়া দাইল বহুত শাক পাচলি দি খাব পাৰি অমিতা কচু বিলাহী কচু শাক কোমোৰা জাতিলাও ৰঙালাও আলু জিকা পালেং শাক টেঙেচি শাক খোতোৰা শাক ঢেঁকীয়া শাক লফা শাক পূৰৈ শাক ভাতৰ লগত ভাজি খাবলৈ হ'লে বন্ধা কবি ৰঙালাও ফুলকবি মূলা গাজৰ ওলকবি ডাংবদি ভে ভেণ্ডি বেঙেনা কোমোৰা তিঁয়হ অমিতা ভোল আদি ভাতৰ লগত শাক ভাজি খালে লাই শাক পালেং শাক খোতোৰা শাক ঢেঁকীয়া শাক পুননোৱা শাক মৰিছা শাক মাটি কান্দুৰী শাক দোৰোণ শাক সৰিয়হ শাক এতিয়া ভাতৰ লগত ছাটনিও খাব পাৰি পদিনা সৰিয়হ তিল বাদাম